মাছ কাখ মাছ খাই ভাল পাওঁ সৰু মাছ ডাঙৰ মাছ শিঙি মাছ মাগুৰ মাছ আৰু ছাগলী মাংস মূৰ্গীৰ মাংস হাঁহৰ মাংস গাহৰিও চলে তাৰপিছত আকৌ টেঙা ঠেকেৰা টেঙা ঔটেঙা তাৰপিছত তিতা চলে কেৰেলা তিতা আকৌ আকৌ তিতা আছে নেমু তিতা নে নেমু তিতা বুলিয়ে কয় গাচ আছে তাৰো তিতা হয় আকৌ মছলা জিৰা ধনীয়া আদা নহৰু পিয়াঁজ এইবিলাক সম্পূৰ্ণ চলে আৰু মছলাৰ ভিতৰত মানে আকৌ বেলেগ বটা মছলাও আছে যেনে ধনীয়া কিছুমান ধনীয়া পায় বেলেগ ধৰণৰ ধ ধনীয়া পাত ধনীয়া বুলি কয় সেইটো দিলে আকৌ আঞ্জাখন বেছি টেস্ট হয় খাই এটা বেলেগ সোৱাদ লাগে তাৰপিছত আকৌ খাৰ খাওঁ আমি খাৰ কল গছ দি বনায় কল গছ গুৰি কল গছৰ ছাঁই বনায় সেইটো পানীত ভিজাই থয় সেইটো পৰা পানীটো ওলায় মানে অমিতা বা বেঙেনা এনেকে বা কচু এনেকে দি তাত খাৰ দি বা শুকান মাছ হওঁক বা কেচা মাছেই হওঁক তাত পেলাই দি বা যিকোনো মাছ পেলাই দি খাৰখন বনালে খাৰখনৰ এটা বেলেগ টেস্ট হয়